অঁ হয় কওকচোন অঁ আপোনাক কি কি পাচলি লাগিছিলে বাৰু অঁ অঁ অঁ অঁ আমাৰ এতিয়া ষ্ট'ৰত এইখিনি গোটেইখিনিয়েই আছে বাৰু আপোনাৰ এতিয়া কবিটো পাব ফুলকবি চুলকবিবোৰৰপৰা আৰম্ভ কৰি বেঙেনা বিলাহী গাজৰ গোটেইখিনিয়েই পাব আপোনাৰ এতিয়া কিমানমান লাগিছিলে অঁ দামটো অলপ আপোনাক চাই দিব লাগিব তেতিয়া যদি সৰহকৈ লয় আপোনাৰ এতিয়া কি এনেই বিশেষকৈ কি কি পাচলি লাগিব কবি বিলাহী অঁ এতিয়া কবিটো আপোনাৰ পঁচিছ টকামান আপুনি পাইকাৰী দিব লাগিব হেৰি সৰহকৈ ল'লে তাৰপৰা বেঙেনাটো সেই পঁচিছকৈয়ে আমি দি আছো যদি আপুনি আপুনি নিজে আহিব নে দিবগৈ লাগিব অঁ তেতিয়া আপুনি আহিবচোন তেতিয়া কিবা এটা চাই দিম বাৰু তাত বিলাহীটো এতিয়া যথেষ্ট দামেই হৈ আছে তথাপিতো আপুনি যদি সৰহকৈ লয় তাতো আপোনাক আমি দহ টকামান হ'লেও লেচ কৰি দিম বাৰু পঁচিছ তাৰিখমানলৈ অঁ অঁ ঠিক আছে আপুনি আহক তেতিয়া আমি চাই মেলি যিখিনি কমাই দিব পাৰো কমাই দিম ঠিক আছে দিয়া